হেল্ল' বাইদেউ অঁ মই নামফাকে পৰা কৈছোঁ আকৌ এই গুৱাহাটী টাউনৰ পৰা আহিছিলোঁ পাই ভাড়াঘৰ এটা বিচাৰি হয় হয় ডিব্ৰুগড়লৈ আহিছিলোঁ অঁ হয় পায় গুৱাহাটীৰ নামফাকলৈ আহিছিলোঁ হয় হয় অঁ এই মই তাৰমানে ভাড়াঘৰ এটা বিচাৰি আহিছিলোঁ আকৌ বাইদেউ আপুনি কিবা সুবিধা লগাই দিব পাৰে নেকি

হয় হয় হয়

অঁ হয় হয় হয় অঁ হয় হয় অঁ হয় হয় হয় হয় হয় হয় হয় অঁ হয় বাইদেউ

হয় বাইদেউ আজিয়ে যাম বাইদেউ এই দুটামান বজাত আপোনালৈ ফোন এটা কৰি তাৰপাছত আপোনাক যোগাযোগ কৰি ল'ম হয় হয় বাইদেউ মই এতিয়া যাবলৈ ওলাইছোঁ আৰু এই দুটামান বজাত চাগে গৈছোঁ আৰু আপোনাৰ ওচৰলৈ অঁ অঁ অঁ হ'ব তেন্তে বাইদেউ বেলেগ মানে এই মানুহ মোৰ লগত যাব আৰু এজন দাদাজন তেওঁলোকে লৈ কেনে আৰু এই ভাড়া ঘৰৰ কাৰণে মতা মানুহ এজন লৈ গ'লে ভাল হয় যে সেইটোকৈ সেই গতিকে লৈ যাম বুলি ভাবিছোঁ আৰু

আজিয়ে যাম বুলি ভাবিছোঁ একেবাৰে ভাড়া ঘৰ যদি পতে আৰু কিমান দামত পতে আকৌ এতিয়া ভাড়া ঘৰ তেনেকৈ যদি কমতে পোৱা গ'লে আৰু আমি থাকি ল'ম বুলিয়ে ভাবিছোঁ আৰু একেবাৰে বৰ বস্তু লৈ যাম বুলি ভাবিছোঁ আৰু

অঁ হ'ব বাইদেউ